মোৰ যোগাসনক বৰ প্ৰিয় পাওঁ যোগাসনৰ ভিতৰত সূৰ্য নমস্কাৰ অতি প্ৰিয় হয় কাৰণ সূৰ্য্য নমস্কাৰ দুটা কাৰণত ভাল এটা শৰীৰৰ আৰু আৰু হয় আৰু যিমান ৰোগ ওগ আছে এইবোৰ চব খটম হয় শৰীৰৰ যি বিমাৰীবোৰ সংসাৰত মই পাই আছোঁ এইবোৰ এই সূৰ্য নমস্কাৰ আসন কৰিলে সূৰ্যকো প্ৰাথনা হৈ যায় আৰু শৰীৰ গোটেই শৰীৰত

এখন চোদোল আৰু নিৰোগ হয় গতিকে এই আসনটো মই বহুত ভাল পাওঁ সেইটো মোৰ মন্তব্য